মই আজি সন্ধিয়া গেলামালৰ দোকানলৈ খোজকাঢ়ি গৈ থাকোঁতে হঠাতে দেখিলোঁ যে ৰাস্তাৰ তাতে বহুখিনি মানুহৰ জুম বান্ধ খাই আছে আৰু ওচৰ পাই গৈ দেখিলোঁ যে ৰাস্তাৰ কাষতে এডাল জুই হাইড্ৰেন ফাটি পানী বৈ গৈছে আৰু বহুতখিনিয়ে পানী হৈ গৈছে সেই অঞ্চলটোত ওচৰৰ মানুহখিনিয়ে হওক বা সেই পথটোতে হওক বহুখিনি পানী বাঢ়ি গৈ আছে আৰু এই ক্ষেত্ৰত আমি বহুত চিন্তিত হ'লোঁ তাত থকা মানুহখিনিও চিন্তিত হ'ল ওচৰৰ মানুহখিনিও চিন্তিত হ'ল যিহেতু সেই তেনেকুৱা আজিলৈকে দেখা নাই আমি হাইড্ৰেন ফাটি পানী বৈ থকা আৰু এই ক্ষেত্ৰত কি কৰা যায় ভাবি উপায় বিচাৰি আমি সকলোৱে আলোচনা কৰিলোঁ কি কৰিবপৰা যায় এই ক্ষেত্ৰত আৰু তেনেকুৱাতে আমি ভাবিলোঁ যে অগ্নিনিৰ্বাপক বিভাগ বা পানী কৰ্তৃপক্ষকে যোগাযোগ কৰিহে আমি এইটো সমাধান কৰিব পাৰিম যিহেতু আমিও আমাৰ এই বিষয়ে কোনো তথ্য নাই বা আমিও অৱগত নহয় যে কি কৰিলে ভাল হ'ব সেইবাবে আমি আমাৰ গগুলত মবাইলতে গগুলত তেওঁলোকৰ অগ্নিনিৰ্বাপক বিভাগ আৰু পানী কৰ্তৃপক্ষৰ নাম্বাৰ আমি ছাৰ্চ কৰি চালোঁ আৰু তেওঁলোকৰো নাম্বাৰসমূহ আমি পালোঁ আৰু তেওঁলোকৰ লগত যোগাযোগ কৰি গম পালোঁ যে তেওঁলোকে সেইটো ব্যৱস্থাৰ ওপৰত জ্ঞাত হয় আৰু তেওঁলোকে আমাক সকলোবিলাক ঠিকনা ল'লে কোন ঠাইত হৈছে ক'ত হৈছে আৰু সেই বিষয়ে আমাক ক'লে যে আমি নিশ্চয় আপোনালোকৰ ওচৰত গৈ পাই আমি কৰি দিম আমিও যিহেতু সুধিছিলোঁ যে আমি কিবা ব্যৱস্থা কৰিব পাৰিম নেকি কাৰণ পানীৰ সোঁত বাঢ়ি গৈ আছিল পানীৰ সেই সেইখিনি আৰু ওচৰৰ মানুহখিনিয়েও যথেষ্ট দিগদাৰো হৈছিল আৰু লগতে ভয়ো খাইছিল কি হৈছে আৰু সেই বিষয়ে আমি সোধাত তেওঁলোকে ক'লে যে অতি সোনকালেই আমি তেওঁ আমাৰ ওচৰত উপস্থিত হ'বহি আৰু তেওঁলোকে সেই ব্যৱস্থাটো বিষয়ে ক'লে যে আমাক সোনকালে ঠিক কৰি দিব আৰু সেইসমূহ আমি গম পাই আমি আলোচনা কৰিলোঁ সোনকালে তেওঁলোকক আহিব ক'লোঁ আৰু লগতে ওচৰ চুবুৰীয়াকো চিন্তিত নহ'বলৈ ক'লোঁ যাতে এইটো আহি সোনকালে ঠিক কৰি যাব আৰু এই ক্ষেত্ৰত আমি মোবাইলৰপৰাই যিহেতু নাম্বাৰ পালোঁ আৰু আমাৰ বহু সুবিধাই হ'ল নাম্বাৰটো লৈ আৰু সেইকাৰণে আমি বহুত তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ যাতে তেওঁলোকে সোনকালে আহি আমাৰ এই ব্যৱস্থাটো অতি সোনকালে ঠিক কৰি দিয়ে যাতে এই ক্ষেত্ৰত ৰাস্তাত যোৱা পথচাৰীয়ে হওক বা ওচৰৰ মানুহখিনিয়েই হওক কোনো ক্ষেত্ৰত যাতে ভুগিব লগা নহয় আৰু সেই ক্ষেত্ৰত তেওঁলোকক সোনকালে সেই কিবা আহিবলৈ ক'লোঁ যাতে সোনকালে এই ব্যৱস্থা কৰক আমিও যিহেতু একো ব্যৱস্থা কৰিব নোৱাৰোঁ ঘৰুৱাভাৱে তেওঁলোকেহে যিহেতু যন্ত্ৰপাতি লৈ সকলোখিনি কৰিব পাৰিব আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিলে যে আমাক সোনকালে গৈ আপোনালোকক ঠিক কৰি আছোঁ